বাৰ্ষিক মেলা বুলি ক'লে সাধাৰণতে আমি বিহু এতিয়া বহাগ বিহু হৈ যাওক বহাগ বিহু আমি এবছৰৰ মূৰে মূৰে পালন কৰোঁ উদযাপন কৰোঁ বহাগ বিহুত তাত বেলেগ এটা ফূৰ্ত্তি পোৱা যায় বিহুটো এক বছৰৰ পিছত আহে গতিকেলৈ সেইটো এটা উৎসৱ আমাৰ অসমীয়াসমূহৰ এক বিহুত আমি বহুত ফূৰ্ত্তি কৰোঁ বিহুকালত এটা কাহিনী আছে বিহুকালত মই আগতে সৰুতে এইবোৰ ইস্মৃতি বিহুত আগতে মই বিহু কৰিছিলোঁ সৰুতে বহুত চাইকেল লৈ লৈ যাওঁ বিহু কৰিবলৈ চাইকেল লৈ লৈ বিহু শিকোঁ বিহু শিকি মাৰো খাওঁ দেই বিহুত শিকোঁতে বহুত ফিছলামি কৰোঁ সেইবোৰত মাৰেও আমাক হ'লেও এটা বেলেগ এটা ফূৰ্ত্তি লাগে বিহু কৰোঁ তাপা শিকোঁ সেইকেইটাৰ পৰা বিহু কৰিবলৈ ওলাই যায় আমাক গাড়ীত লৈ যায় মেজিক নহ'লে বাছ এনেকুৱা বাছত লৈ যায় আমাক য'ত ত'ত বিহু কৰোঁগৈ খুব মজা লাগে আৰু গাড়ীত যাওঁ সকলো ফূৰ্ত্তি কৰি কৰি পূৰা আৰু লগত নাচনী থাকে আৰু লগতে পিঠা চাহ এইবোৰ ধুনীয়াকৈ উলিয়াই দিয়ে বিহুত বিভিন্ন ধৰণৰ পিঠা খাবলৈ পাওঁ বিহু কৰি বিহু কৰি পিঠাতে হাত দিওঁ আৰু পূৰা বিহু কৰিব যাওঁ বিহু কৰি মানুহৰ ঘৰত উলিয়াই দিয়ে পিঠা পনা আদি চাহকাপ ধুনীয়াকৈ লৰালৰিকৈ শেষেই হৈ যায় প্লেটত বস্তু সেনেকুৱা আছিলে বহুত স্মৃতি এইবোৰ আৰু বিহুমেলা এনেকুৱা পাতে ফাংচন চাংচন হওক যোন তোন ডাঙৰ ডাঙৰ ছিংগাৰ আহে জুবিন পাপন আদি সেইবোৰ লগৰ সমনীয়াবোৰৰ লগত চাবলৈ যাওঁ সেইবোৰ খুব ভাল লাগে সেইবোৰ চাই পিনি সেইবোৰ গৈ গোটেই ৰাতিটো নাচোঁ ফূৰ্ত্তি কৰোঁ লগৰবোৰৰ মাজত এক বছৰৰ মূৰত যিহেতু পোৱা হয় গতিকে বহুতখিনি ফূৰ্ত্তি লাগে এক বছৰৰ পিছত আহে যেতিয়া আৰু বিহুটো হৈছে এইটো আনন্দৰ এটা উৎসৱ ইজনে সিজনৰ ঘৰলৈ যায় ইজনে সিজনক সন্মান কৰে বিহুত পিঠা পনা বনায় ইজনে সিজনে যায় খায় চাহ খায় আদি এসাঁজ খাব যায় গতিকে এইবোৰ আনন্দৰ উৎসৱ গতিকে আমি পালন কৰোঁ ঠিক সেনেদৰে আমি বহাগ বিহু যেনেকৈ এবছৰৰ মূৰত আমি পালন কৰোঁ ঠিক সেনেদৰে আমি এবছৰৰ মূৰত মাঘ বিহু পালন কৰোঁ মাঘ বিহুত আমি মেজি জ্বলাওঁ মাঘ বিহুতো বহুত ফূৰ্ত্তি আছে মাঘ বিহুত আমি কুকুৰা চুৰ কৰোঁগৈ মাঘৰ মেজি মেজি গোটেইগালে গাঁৱৰ ডেকাসকলে গোটেইবোৰে মেজি খৰি কাটোঁ খৰি কাটি মেজি বনাওঁ ভেলাঘৰ বনাওঁ ভেলাঘৰ বনাই ৰাতি হ'লে আমি ওলাই যাওঁ আৰু পৰম্পৰা ৰক্ষা কৰিবলৈ চুৰ কৰিবলৈ ওলাই যাওঁ গোটেইবোৰে হাঁহ কোনে কেনেকৈ পাৰে শাক পাচলি হাঁহ কুকুৰা আনে আনি পিনি সেইবোৰ থাকে আৰু বনাই পিনি সেইবোৰ ফূৰ্ত্তি আনন্দৰ মাজেৰে সেইবোৰ খোৱা হয় গোটেইবোৰে আ আনন্দৰে এসাঁজ খাওঁ লগতে গাঁৱৰ মানুহবোৰেও খায় আৰু বক্স গান আজি গান বাজনা আদি লাগি থাকে নতুন ছিংগাৰৰ গতিকে সেইবোৰ বজাই বজাই আমি উপভোগ কৰোঁ মাঘৰ বিহুটো মাঘৰ বিহুটোৰ কয় যে জুইকোৰা মতা হয় বুলি গতিকে মাঘৰ বিহুতো বহুত পৰম্পৰা আছে আমি ৰাতিপুৱাই সোনকালে শুই উঠি পাছদিনা উৰুকা দিনা যিহেতু ৰখীয়া হ'ব লগা হয় গতিকে পাছদিনা সোনকালে উঠি কিনে মেজিটো জ্বলোৱা হয় মেজি জ্বলাই পিনি কণী যুঁজোৱাই কণী যুঁজাই আদি বিভিন্ন ধৰণৰ খেলসমূহ অনুষ্ঠিত হয় আৰু মাঘৰ বিহুৰ পাছতে মাঘী মেলা আদি মাঘৰ বিহুৰ দিনা মাঘী মেলা আদি বিভিন্ন ঠাইত বিভিন্ন অনুষ্ঠিত কৰি কৰা দেখা যায় এইবোৰত খুব আনন্দ লাগে সকলো ওলাই আহে গাঁৱৰ মানুহ একেলগে আৰু খেল বিভিন্ন ধৰণৰ লগে ভাগে খেল খেলা হয় এটা আনন্দৰ আনন্দ মানে ঠিক সেনেদৰে মাঘৰ বিহুটোৰ এনেকৈ ইজনে সিজনৰ ঘৰলৈ যায় ফূৰ্ত্তি এক বছৰৰ পিছতে যিহেতু আদে পোৱা হয় গতিকে ইজনে সিজনৰ ঘৰলৈ যায় পিঠা পনা খায় ঠিক এনেদৰে তাৰপিছত সমান্তৰালভাৱে যেতিয়া শস্য খেতি ৰোৱা হয় তেতিয়া তাৰ তেতিয়া কাতি বিহু আহে কাতি বিহুটো একবছৰ পিছত আহে আৰু কাতি বিহু কোৱা হয় যে পোহৰৰ উৎসৱ বুলি কিয়নো কাতি বিহুৰ দিনা গোটেই চাৰিওফালে চৌপাশ উজ্বলি থাকে চাকি জ্বলাই চাকি জ্বলায় চাকি বিভিন্ন ধৰণৰ মম আদি আদি মানে একদম বিভিন্ন ধৰণৰ চাৰিওফালে পোহৰ দেখিবলৈ পোৱা যায় সেই দিনটোত অতি ভাল লাগে ৰাতি গধূলি বেলিকা চাই পিনি চাৰিওফালে যিহেতু প পথাৰ থাকে মানুহৰ ঘৰ থাকে চাৰিওফালে পোহৰ খুব ভাল লাগে সেনেবোৰ দৃশ্য চাই সেইবোৰো অসমীয়া মানুহৰ বিভিন্ন সা সংস্কৃতি এইবোৰ বৰ্তমানো ধৰি ৰখা হৈছে বিভিন্ন ধৰণৰ এইবোৰ অতিকৈ প্ৰয়োজনীয় এইবোৰ পালন কৰাটো আৰু আমি অসমীয়া হিচাপে আমি এইবোৰ আগ ৰপৰাই পালন কৰি আহিছোঁ বিভিন্ন ধৰণৰ আৰু পোহৰৰ উৎসৱ বুলি কোৱা হয় কাতি বিহুটোক আৰু ইয়াত প পথাৰত গৈ খেতিপথাৰত গৈ চাকি জ্বলোৱা হয় চাকি জ্বলোৱা হয় পদূলিমুখত বন্তি প্ৰজ্বলন কৰা হয় আদি বিভিন্ন ধৰণৰ পৰম্পৰা থাকে গতিকে লৈ এইসমূহ বাৰ্ এক বছৰ পিছত যিহেতু আহে এইবোৰকে ক'ব পাৰি বাৰ্ষিক মেলা হিচাপে আৰু এক বছৰৰ পিছত এনেধৰণৰ বিভিন্নসমূহ বছৰটোৰ শেষত আহে আৰু এইসমূহ ভাল লাগে